অঁ এইটো ক'ত এই নাটগাঁৱত লাগিছেনে নাটগাঁও ৰাজেন হয়নে ৰাজেন ৰাজেন অঁ এই মই হেৰিয়ে ক'লোঁ আকৌ এই ভৰতে ক'লোঁ আকৌ সেইকণৰ দলঙৰ ওচৰৰে যে গুৱালগুৰি অঁ হেৰি হেৰি নহয় মোৰ কাইলৈ মানে লেট্ৰিনটো টাইলছ্ লগাব লগা আছিলে কাইলৈ তাকে একো মানে মিস্ত্ৰী বিচাৰি পোৱা নাছিলোঁ তাকে তোমাকে ফোন কৰিলোঁ বোলো ফোন এটা কৰোঁচোন তাকে অঁ হেল্ল' অঁ পটককৈ এই মানুহ এজন আহিছিলে মানে কিবা কথা এটা কৈ আছিলে তাকে ব্যস্ত কৰি আছিলোঁ হেৰি অঁ অঁ মোৰ টাইলছ্ লগাই ল'ব লগাই দিব লগা আছিলে লেট্ৰিনটো বনোৱাই আছে মানে তাকে মিষ্ট্ৰী এজন বিচাৰি নাপাইছোঁ বিচৱা নাছিলোঁ মানে এই পালোঁ তোমাকে পালোঁ বাৰু দেই বিচাৰিছিলোঁ পালোঁ তাকে তুমি নাভাঙিবা দেই কথাটো আহিবা ভাল পৰহিলৈ আহিবা কাইলৈ নোৱাৰিলেও পৰহিলৈ আহিবা কিন্তু তুমি পৰহিলৈ নাহিলে কিন্তু পৰহিলৈ নাহিলে কিন্তু মই মিস্ত্ৰী বেলেগ লগাই দিম কিন্তু দেই বেয়া নাপাবা আকৌ দেই অঁ তাকে মানে খৰচ পাতি কি হ'ব শুনা আকৌ হেল্ল' হেল্ল' শুনা আকৌ

অঁ আৰু হেল্ল' নহয় মানে তোমাক কেলেই কৈছোঁ তুমি বেয়া নাপাাবা শুনা মোৰ মানে এইকেইদিন মই হেল্ল' হেল্ল' মই এইকেইদিন নদী কিনাৰত হাগিব লগা হৈছে গ'ম পোৱা নাই মোৰ এইকেইদিন নদী কিনাৰত হাগিবলগা অৱস্থা মানে সেইকাৰণে মই কৈছোঁ লৰালৰিকৈ কৰিব লাগিছিলে মানে তাকে দিন গৈ আছে যে দেই আৰু শুনা আকৌ হ'ব আৰু নহ'লে দেই আৰু দাম দৰটো কি হ'ব কোৱাচোন ঐ দাম দৰ দাম দৰ দাম দৰ অঁ পইচা পাতি কিমান ল'বা তুমি হাজিৰা কিমান ল'বা দিনে পাঁচশ অঁ ঠিক আছে হ'ব